মাছ মাছ আমাৰ সকলোৰে প্ৰিয় প্ৰিয় খাদ্য আমাৰ মাছ নহ'লে আমি কেতিয়াবা ভাত ভাত খাব নোৱাৰোঁ কিছুমানে কিছ কিছুমানে কিছুমান মাছ ভাল পায় কিছুমানে ডাঙৰ মাছ ভাল পায় ডাঙৰ মাছ খাই ভাল পায় কিছুমানে সৰু মাছ খাই ভাল পায় আৰু কিছুমানে ব্ৰহ্মপুত্ৰ নদীত কিছুমান ডাঙৰ ডাঙৰ মাছ থাকে সেইবিলাক খায়ো ভাল পায় কিন্তু আমি মাছ উৎপাদন উৎপাদন কৰিব চবে উৎপাদন কৰিব নাজানো উৎপাদন যিসকলে মাছ উৎপাদন কৰে তেওঁসকলে বহুত কষ্ট কৰি কষ্ট কৰি উৎপাদন কৰে তাৰপিছত বহুত মানুহে বহুত ধৰণৰ মাছ ভাল পায় বহুত ধৰণৰ মাছ ভাল পায় যেনে যেনেকুৱা মাছ যেনে ধৰণৰ মাছ আপোনালোকে পুখুৰীতো মাছ পোৱা যায় পুখুৰীৰ মাছ ইমান নদীৰ নদীত ব্ৰহ্মপুত্ৰ নদীত পোৱা ধৰণে মাছ ইমান সোৱাদ নহয় পুখুৰীৰ মাছ পুখুৰীৰ মাছতকৈ ব্ৰহ্মপুত্ৰৰ মাছৰ বহুত দাম বেছি গতিকে বহুত মানুহে নদীৰ মাছ কিনি খাব নোৱাৰে আৰ পইচা পইচাৰ ক্ষেত্ৰত নদীৰ মাছ কিনি খাব নোৱাৰে তেতিয়া তেওঁলোকে পুখুৰীৰ মাছ কিনি খায় পুখুৰীৰ মাছ উৎপাদন কৰোঁতে আমাৰ বহু ধৰণৰ বহু ধৰণৰ আধাৰৰ আধাৰৰ প্ৰয়োজন হয় তেতিয়া মানুহে বহু ধৰণৰ আধাৰ খুৱায় বহু ধৰণৰ আধাৰ খুৱায় আজিকালি বহু ধৰণৰ বহু ধৰণৰ আধাৰ ওলাইছে সেই ধৰণৰ আধাৰ খুৱাই দিয়ে মানুহে সৰু মাছ খোৱা মানুহৰ চকুৰ বাবে ভাল সৰু মাছ খালে মানুহৰ চকুৰ বেমাৰ বহুত চকুৰ বেমাৰ ভাল হয় ডাঙৰ মাছ খাই বহুত মানুহে ডাঙৰ মাছ খাই ভাল পায় কিন্তু ডাঙৰ মাছ ইমান খাবও নেলাগে এতিয়া আৰু এতিয়া মাছ বায়ুফ্ল'ড নামৰ এটা বায়ুফ্ল'ড বায়ু বায়ুফ্ল'ড আছে বায়ুফ্ল'ডত মাছ উৎপাদন কৰিব পাৰি প্ৰথমতে এটা ৰাউণ্ড কৰি ৰাউণ্ড কৰি লৈ তাৰপিছত তাতে পানী দি মাছ উৎপাদন কৰে অক্সিজেন দিব লাগে যথেষ্ট পৰিমাণে অক্সিজেন দি তাতে মাছ দি আধাৰ আধাৰ দি তাতে মাছ উৎপাদন কৰিব পাৰি আৰু মাছ আমি যি যি পৰিমাণে মাছ আমি খাই আছোঁ মাছমৰীয়াসকলে মাছ মাৰি আছে সেই সেই পৰিমাণে যদি মাছ মাৰি থাকে তেনেহ'লে আমাৰ আমাৰ দেশত মাছৰ পৰিমাণটো কমি যাব কিয়নো মাছৰ উৎপাদনতকে মাছ মৰাৰ হাৰটো বেছি যিমান মাছ মাৰি আছে তেনেকুৱাকে মাছ মাৰিব নালাগে মাছ উৎপাদন বেছিকে কৰিব লাগে যেনেকুৱাকে মাছ উৎপাদন কৰিবলৈ হেছাৰি হেছাৰি আছে তাতে মাছ বেজী কৰিলে বেজী কৰি মাছ উৎপাদন কৰিব পাৰি মাছ উৎপাদন কৰিব পাৰি সাগৰত বহু ধৰণৰ মাছ আছে সাগৰত বহু ধৰণৰ মাছ পোৱা যায় সেইবিলাক খাই কিছুমানে সেইবিলাক মাছ খাইও কিছুমানে বহুত ভাল পায় কিছুমান মানুহে কিছুমান মানুহে বেলেগ ধৰণৰ মাছ বেলেগ ধৰণৰ মাছ খাইও ভাল পায় যেনেকুৱা সাগৰত পোৱা যায় বেলেগ বেলেগ বেলেগ মাছ নতুন নতুন মাছ যিটো পোৱা নাযায় হঠাৎ এটা দুটাকে এই মাছমৰীয়া সাগৰত থকা মাছমৰীয়াসকলে হঠাতে এটা দুটা মাৰি আনে সেই মাছখিনি বহুত বহুত দামত বহুত মানুহে কিনি কিনি কিনি খায়